হেল্ল' অঁ বাইদেউ হেৰি কৃষক বন্ধুৰ দোকান হয়নে বাৰু অঁ হেৰি নহয় আপোনাৰ তাত মানে হাইব্ৰিডৰ কিবা চব্জি গুটি পাইনি বাৰু শাকৰ গুটি অঁ কি কি পোৱা হয় বাৰু

অঁ অঁ মোৰ হাইব্ৰিডৰহে লাগিব মানে এখন চব্জি মানে বাৰীত বনাইছোঁ ছটিয়াব লাগে আৰু কিবা দৰৱ পাতিও পা পোৱা হয়নি তাত হাইব্ৰিডৰটো কিবা পোক পৰুৱা মৰিবৰ কাৰণে অঁ সকলো আছে নহ্ অঁ অঁ অঁ অঁ অঁ এতিয়া সেই অমিতা গছজোপা এতিয়া কিমান হেৰিয় দিনত লাগে গম পাবনি বাৰু

হয়নি একদম ধুনীয়া মানে হাইব্ৰিড চাপৰতে লাগে নহ্

অঁ অঁ অঁ এইটো ছিজনে বাৰু জাতিলাও অঁ অঁ অঁ অঁ অঁ অঁ অঁ দামটো অলপ বেছি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই আনিমগৈ বাৰু ৰাখিছোঁ অঁ অঁ ঠিক আছে হ'ব ৰাখিছোঁ